মোৰ আজৰি সময় খুব কম দৈনন্দিন দিনলিপিখনত মোৰ ঘৰুৱা কাম বনখিনি সম্পূৰ্ণ নিজে কৰোঁ ৰাতিপুৱাৰ পৰা ঘৰ সৰা মুচা বাচন ধোৱা কাপোৰ ধোৱা সকলো কামখিনি নিজে কৰি আজৰি সময় খুব কম তথাপিও সেই আজৰি সময়খিনি মই সদ্ ব্যৱহাৰেই কৰোঁ আজৰি সময়খিনিত মই কিতাপ পঢ়ি ভাল পাওঁ গান শুনি ভাল পাওঁ আৰু ফুল ৰুই ভাল পাওঁ মোৰ সৰু এখন বাগিছা আছে সেই বাগিছাখনত মই ধুনীয়া ধুনীয়া ফুল ৰুওঁ আজৰি সময়খিনি বৰ মূল্যবান বুলি ভাবি আজৰি সময়ৰ সদ্ ব্যৱহাৰখিনি কৰোঁ সময় থাকোঁতে বহুখিনি কাম কৰি আজ আজৰি হৈ লওঁ আৰু সেই আজৰি সময়খিনি নিজৰ ভালপোৱা কাম গোটেইখিনিয়ে মই সেই কম সময়ৰ ভিতৰতে সেই কামখিনি কৰোঁ